আমাৰ ঘৰত আচলতে গোটেই চৌবিছ ঘণ্টাই কাৰেণ্ট নাথাকে গৰম দিনত কাৰেণ্টটো বাৰে বাৰে কাট খাই যায় এদিনত প্ৰায় দুই তিনিঘণ্টাৰমান সময়লৈকে কাৰেণ্টটো নাথাকে কিন্তু বাকী যদি বেলেগ চীজনত হওক বা ঠাণ্ডাৰ দিনত হওক কাৰেণ্টটো ইমান নাকাটে